আমাৰ ডিব্ৰুগড় জিলাখনৰ লৰুৱা মৌজাটোৰ আটাইতকৈ বানপানী হয় বানপানী হোৱাৰ ক্ষেত্ৰত এই পথাৰৰ ধান শস্যবোৰ নষ্ট হয় মঠাউৰিবোৰ দি চা চাৰিওফালে দিয়া হোৱা নাই সমস্যাৰ পানী বানপানী হোৱাৰ কাৰণে আমি খেতিপথাৰত প্ৰায় ধান নোপোৱা হয় মানে এবাৰ ৰুই মাৰি দিয়ে আন আকৌ এবাৰ ৰোৱা হয় সেইবাৰতো নেক্সট মানে আকৌ ভাদ মাহত পানী আহি পানীয়ে বানপানী আহি ধানবোৰ মাৰি নিয়ে ধানবোৰ মাৰি নিয়াত আমি খেতিটো একেবাৰে পোৱা নহয়েই মানে এই যোৱা বছৰটো আৰুহে হ'ল বানপানী নহয় মানে দৰৱ মাৰি থাকিলে পানীটো ওলাই নগ'ল ওলাই নোযোৱা পাছত পানী যেতিয়া শুকাই গ'ল আকৌ ৰুবলৈ পৰা নহ'ল তেনেকৈ সমস্যা আমাৰ বানপানী সমস্যা বহুত থাকে এই লৰুৱা মৌজাৰ ডিব্ৰগড় জিলাৰ ভিতৰত আটাইতকৈ বান বিধ্ৱস্ত বুলি ক'ব লাগিব আৰু আলি পদূলিও আমাৰ চেঁচা তিনিআলিৰ পৰা একেবাৰে দিহিংমুখলৈকে এইটো মানে পকা ৰাস্তা হোৱা নাই পকা ৰাস্তা হোৱা নাই আহিছে বুলি কৈ আজি কেইবাবছৰৰ পৰা শুনি আছোঁ কিন্তু হোৱা নাই যে আমাৰ আলিটো সমস্যাটো এতিয়াও বহুত বাকী আছে পূৰ্ন হ'বলৈ মানে আশা কৰি আছোঁ আৰু